শইকীয়া ট্ৰেভেল এজেন্সী হয়নে বাৰু মই এঙাৰপৰা চিঙচুক গাঁৱৰপৰা কৈ আছিলোঁ কাইলে মোৰ সাতটা বজাত ট্ৰিপ এটা আছিলে মানে হয় আপুনি যাব পাৰিব নেকি বাৰু মানে মই বাসুদেওৰ পৰা মানে এনেকৈ দুৰ্গা মন্দিৰ হৈ এনেকৈ হাবুঙলৈকে যাম বুলি ভাবিছিলোঁ তাকে বোলো আপুনি যাব পাৰিব নেকি কিমান টাইমত আপুনি আহিব পাৰিব অঁ মোক সাতটামান বজাত মানে লাগিছিলেই মানে অলপ ন'হলে দেৰি হৈ যাবতো হয় পাৰে যদি অলপ সোনকালে আহিব পাৰিব নেকি অঁ ঠিক আছে তেতিয়াহ'লে আকৌ ফোন এটা কৰি দিব অঁ অঁ ঠিক আছে হ'ব হ'ব দিয়ক অঁ অঁ